শিশুসকলে শিক্ষামূলক ভ্ৰমণত যাবপৰা আমাৰ অঞ্চলত থকা ঠাই হৈছে চৰাইদেউ মৈদাম চৰাইদেউ হ'ল অসমৰ তৃতীয় বিশ্ব ঐতিহাসিক ক্ষেত্ৰ চৰাইদেউ ৱৰ্ল্ড হেৰিটজ চাইট হিচাপে ছাব্বিছ জুলাইত দুহেজাৰ চৌবিছ ইউনেস্কোৱে ঘোষণা কৰিছিল চৰাইদেউক অসমৰ পিৰামিড বুলিও কোৱা হয় তাত আহোমসকলৰ মৈদামস্থলী বুলি জনা গৈছিল চাওলুং চুকাফাই চাউলুং চুকাফাই বাৰশ তেৰ খ্ৰীষ্টাব্দত আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউত ৰাজধানী হিচাপে পাতিছিল চৰাইদেউক ৰাজধানী হিচাপে পাতিছিল প্ৰত্নতাত্বিক বিভাগে ইয়াত উদ্যান গঢ়ি উঠিছিল উদ্যান গঢ়ি উঠিছিল প্ৰত্নতাত্বিক বিভাগে বহুত যত্নৰে উদ্যান গঢ় লৈ পৰ্যটকস্থলী গঢ়ি তুলিছে চৰাইদেউ শব্দটো তাই আহোম শব্দৰপৰা আহিছে চে চৰাইদেউ অৰ্থ হৈছে চৰাইদেউ চে ৰাইদেউ এই চৰাই এই চৰাইদেউৰ অৰ্থ হ'ল পাহাৰৰ ওপৰৰ উজ্জ্বল চহৰ কালক্ৰমত চে ৰাই দৈৰপৰা চৰাইদেউ হ'ল চৰাইদেউ বাৰশ তেৱন খ্ৰীষ্টাব্দত চাউলুং চুকাাফাই প্ৰথম ৰাজধানী পাতিছিল এই চৰাইদেউ পাহাৰতে বাৰশ তেৰ খ্ৰীষ্টাব্দত চুকাফাই প্ৰথম ৰাজধানী পাতিছিল এই চৰাইদেউত এই চৰাইদেউত ঘাইকৈ আহোম ৰগজা আৰু ৰাজ বিষয়াসকল আৰু অংখ্য ৰাজকোণৰ মৈদাম মৈদাম আছে ৰজাসকলক ইয়াতে মৈদাম দিয়া হৈছিল প্ৰতি বছৰে ইয়াত মানে প্ৰতি বছৰে চুকা চৰাইদেউত চুকাফা দিৱস হিচাপে দুই ডিচেম্বৰত পতা হয় চৰাইদেউত চৰকাৰে চৰাইদেউত চৰকাৰে ইয়াৰ মৈদ্যামবোৰৰ ফলক লগাইছিল আৰু ৰজাৰ নাম ৰজাৰ মৃত্যুৰ তাৰিখ মৈদামবিলাকত লিখি লিখি ৰাখিছিল সেই মৈদামৰ কাষতে শ ধোৱা পুখুৰী আছে সেয়ে এই শ ধোৱা পুখুৰীতে ৰজাসকলক মৈদাম দিয়াৰ আগতে ৰজাসকলৰ শটো ধোৱাইহে মৈদামত দিয়া হৈছিল চৰাইদেউৰ বিষয়ে আৰু বহুতো নজনা কথা আছে যিবিলাক আজিও আমিও নাজানো চৰাইদেউৰ বিষয়ে মোৰ সীমিত জ্ঞানেৰে ইয়াকে ক'লোঁ